গ্ৰাম্য সম্প্ৰদায়ত খেল খেলাৰ জৰিয়তে মানুহে বিভিন্ন ধৰণৰ দক্ষতাৰ বিকাশ ঘটাব পাৰে উদাহৰণস্ৱৰূপে ক্ৰিকেট ফুটবল কাবাডী আদিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খেল খেলি মানুহে দক্ষতা লাভ কৰে মানুহৰ স্ৱাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজনীয় হৈছে খেল মানুহে খেলৰ পৰা শাৰীৰিকভাৱে মানসিকভাৱে আৰু নৈতিকভাৱে বিকাশ ঘটাব পাৰে শাৰীৰিকভাৱে বুলি ক'লে মানুহসকলে এক প্ৰকাৰৰ ব্যায়াম হৈ পৰে যাৰ ফলত মানুহৰ কিছু পৰিমাণৰ বেমাৰৰ পৰাও নিৰাময় হয় আৰু মানসিকভাৱে তেওঁলোকে কিছুমান দুঃচিন্তাৰ পৰাও বিৰত থাকে খেল খেলাৰ লগতে মানুহৰ নৈতিক বিকাশৰ অধিক পৰিমাণে বিকাশ ঘটে খেল খেলাৰ সময়ত মানুহে এজনে আনজনৰ লগত আত্মীয়তাবোধ গঢ়াব পাৰে যাৰ ফলত এজনে আনজনৰ সহায় সহযোগিতা লাভ কৰে আৰু এনেকৈ তেওঁলোকৰ মাজত বন্ধুত্বৰ ভাৱ প্ৰকাশ পায় খেল মানুহৰ বাবে অতিকৈ প্ৰয়োজনীয়